চহৰ আৰু গ্ৰাম্য অঞ্চলৰ স্কুলসমূহৰ ব্যৱধানৰ বিষয়ে মই ক'ব খুজিছোঁ চহৰ অঞ্চলত কি হয় আমি কেব বুক কৰোঁ বা কেতিয়াবা স্কুল ভেনত পঠিয়াওঁ বা কেতিয়াবা স্কুল বাছ থাকে লৈ যায় কিন্তু গাঁৱৰ গ্ৰাম্য জেগাখিনি কি হয় আমি নিজেই নিবলগীয়া হয় আমাৰ ল'ৰা ছোৱালীসমূহক কাৰণ গ্ৰাম্য অঞ্চলত তেনেকৈ স্কুল বাছ বা স্কুল ভেন তেনেকৈ নাই আৰু সেইটোৱে মই ভাবোঁ যে বহুত পাৰ্থক্য আছে চহৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত